মানুহক নিৰোগী কৰি ৰাখিবলৈ হ'লে আমাৰ ভাল আৰু সতেজ খাদ্য খোৱাতো অতিকে প্ৰয়োজনীয় বৰ্তমান খাদ্যৰ পৰাই বহুত বেমাৰ আজাৰ সৃষ্টি হৈছে আৰু সেই কাৰণে আমি খোৱা খাদ্য খুব ভাল আৰু বেয়া হৈ যোৱা খাদ্য আচলতে খাব নালাগে কাৰণ ভাল খাদ্য খালেহে আমাৰ শৰীৰত বেমাৰ আজাৰে স্থান লাভ কৰিব নোৱাৰে আৰু বৰ্তমান এতিয়া কিছুমান ৰেষ্টুৰেণ্টত দেখা যায় যে আমি খোৱা খাদ্য অৰ্ডাৰ দিলেও আমি কেতিয়াবা মানে ভাল খাদ্য আমি খাবলৈ নাপাওঁ কাৰণ ৰেষ্টুৰেণ্ট গাফিলতি বা গৰমৰ দিনত বেছি গৰম হৈ গ'লে খাদ্য গোন্ধাই যায় বা কিছুমান বস্তু টেষ্ট নোহোৱাকৈ আমাক অৰ্ডাৰ দিয়াৰ পাছত আমাক খাবলৈ দিয়া হয়হি সেয়েহে আচলতে আমি খাবলৈ দিয়াৰ পাছত আমি আচলে চাব লাগে যিহেতু আমি পইচা দিছোঁ আৰু পইচা দি ক্ৰয় কৰিছোঁ সেইবাবে আমি সেই খাদ্য আমাৰ বাবে প্ৰয়োজনীয় হয়নে নহয় প্ৰথমতে আচলতে এইটো চাই পেলাই খাব লাগে আৰু তাৰ পাছত আমি আচলতে ভাল খাদ্য যদি আমাক দিয়া নহয় আমি ৰেষ্টুৰেণ্টখনত আকৌ আমি উভতাই দি আমি ব্যৱস্থা আছে আমাৰ আমি ভালদৰে কথাটো ক'ব লাগিব পৰিচালকজনক যে আপুনি আমি যিটো যিখিনি অৰ্ডাৰ দিছিলোঁ আচলতে আমি খোৱাৰ উপযোগী পোৱা নাই আমি যদি বেয়া নাপাই আপুনি আমাক চেঞ্জ কৰি দিয়ক বেলেগ এটা খাদ্য কাৰণে তেখেতক অনুৰোধ জনাব লাগিব নিশ্চয় তেখেতে আমাক সেই খাদ্য বেলেগ আনি দিব কাৰণ তেখেতসকলেও জানে যে খাদ্যৰ ওপৰত আচলতে যদি অ' অখাদ্য খুৱায় তেতিয়াহ'লে তেখেতসকলেও ওপৰতো কমপ্লেইন দিয়া ব্যৱস্থা আছে তেখেতসকলেও জানে কাৰণ সেইবাবে আৰু সেই গতিকে তেখেতসকলেও আমাক নিশ্চয় আমাক বেলেগ খাদ্য যোগান ধৰি ধৰিবহি